আমাৰ পাকঘৰত থকা বিদ্যুতেৰে চলা সামগ্ৰীসমূহ হ'ল মিক্সাৰ গ্ৰাইণ্ডাৰ গেছ চিলিণ্ডাৰ অভেন আগৰ দিনত আমি মিক্সাৰ নথকা অৱস্থাত পতাতে যিকোনো বস্তু খুন্দি মেলি খাইছিলোঁ এই নৰসিংহ হওক আৰু পতাত পিছো তাৰপিছতে আকৌ এনেকুৱা খুন্দনা মাৰি আছিলে খুন্দনা মাৰি ভৰাই লৈ হাতেৰে খুন্দি খুন্দি খাওঁ আৰু পতাত শিলগুটি লৈ পেলাই পিছি পিছি শিল একদম হাত বিষাই যায়গৈ সেনেধৰণে মানে আমি খুন্দি পেলাই খাইছিলোঁ যেতিয়াই নেকি মিক্সাৰ মেচিন ওলালে তেতিয়াৰপৰাই আমাৰ চুইচটো দিয়া লগে লগে মিক্সাৰত দিয়া সোনকালে হৈ পৰে সেইটোৰপৰা আমি সকাহ পালোঁ আৰু সেই চিলিণ্ডাৰ যেতিয়া ঘৰত আহিলে সেই চিলিণ্ডাৰ ক্ষেত্ৰত হ'ল কি আগতে আমি তো জুইয়ে ভাত খাইছিলোঁ গেছ চিলিণ্ডাৰটো হোৱাৰ কাৰণে আমাৰ বহুতখিনি সুবিধা হৈছে কিয়নো জুইত ভাত ৰান্ধি থাকোঁতে আমাৰ বহুত কষ্ট হৈছিলে জুই ধোৱাই আমাৰ চকু বেয়া কৰিছিলে বুকুৰ ভিতৰত আমাৰ হাপানি বেমাৰ হয় তাৰ ওপৰি খৰি আৰু গাত গোটেই খজুৱতি হৈ পেলাই আমাৰ অৱস্থা নাইকিয়া হৈছিলে জুই ভাতত আমাৰ ভাত খাওঁতে আমাৰ মানে বহুতখিনিৰপৰা আমি মানে অসুবিধা পাইছিলোঁ কিয়নো আগৰ দিনত এতিয়া আমাৰ চৌকা ব্যৱহাৰ কৰোঁ চৌকাবিলাক খুব ধুনীয়াকৈ বনাই লওঁ বনাই লৈ মাটিয়ে লেপি মেলি কি ধুনীয়াকৈ একেবাৰে ৰ'দত শুকুৱাই পেলাই চৌকাটো খুব ধুনীয়াকৈ তাত আমি ভাত ৰান্ধোঁ ৰান্ধিলেও আমাৰ সেইটোও এটা মানে জুই ধোঁৱাটো থাকেই ধোৱাঁটো ক'লৈ যাব সেই জুই ধোঁৱাটোৰ কাৰণে আমাৰ সেনেকৈ আমাৰ ভাত খোৱা হৈছিলে কিন্তু তাৰপৰা আমাৰ বহুত উপকাৰ হোৱা নাছিলে অপকাৰহে হৈছিলে আমাৰ গাত বেমাৰ আজাৰ ধেৰ কিবা কিবি হয় সেইটো কাৰণে যেতিয়াই আমি গেছ চিলিণ্ডাৰ ব্যৱহাৰ খৰি ব্যৱহাৰ কৰিবলগীয়া হয় খৰি আমি যিকোনো বস্তু বনাওঁ বনোৱা মেলা কৰোঁ সৰু সৰুকৈ কাটি লওঁ খৰিবোৰ শুকুৱাওঁ কেঁচা খৰি থাকিলে ধোঁৱাত একদম থাকিব নোৱাৰা হৈ যায় সেইকাৰণে আমি ৰ'দ দিলে ৰ'দত শুকুৱাই খৰিখিনি তিতিয়াই ল'লেহে আমাৰ যেনে তেনে আমি পাৰোঁ আৰু তেও আমাৰ ধোঁৱাটো থাকেই এই চৌকা ভিতৰত চৌকাটোৰ ভাতকেইটা খাবলৈ এটা বেলেগ হেৰি আছে তাৰ যিটো সোৱাদ কিন্তু হ'লে কি হ'ব তাৰপৰা আমাৰ বহুতখিনি আমাৰ গাৰ বেমাৰ আজাৰ বিস্তাৰ হয় কিন্তু গেছ চিলিণ্ডাৰটো হোৱাৰ কাৰণে আমাৰ অতি সোনকালে ভাতকেইটা তৰকাৰীখন যিকোনো বস্তুৱে আমাৰ ফটাফট হয় পাতি দিয়া মাত্ৰ গেছ চিলিণ্ডাৰটো লাইটাৰটো মাৰি দিয়া লগে লগে পাতি দিয়া লগে লগে বস্তুখিনি দি দিয়াৰ লগে লগে সোনকালে হয় সেইটোৰ কাৰণে আমাৰ গেছ চিলিণ্ডাৰটো সুবিধা এই বস্তুটো হোৱা কাৰণে আমাৰ ঘৰত বহুতখিনি সকাহ পাইছো আৰু সোনকালে হয় আৰু বহুত ক্ষেত্ৰত আমাৰ এই এই বস্তুটোৱে মানে সুবিধাজনক হেৰি দিয়ে অভেন অভেনত আমি যিকোনো বস্তু গৰম কৰি খাওঁ আগৰ দিনত আমি জুইতে পুৰি খাওঁ জুইত পুৰি পেলাই গৰম হেৰি কৰি খাওঁ সেক দি দি খাওঁ কিন্তু এতিয়া অভেন ওলোৱাৰ পৰা অভেনত আমাৰ দি দিয়া লগে লগে ফটককৈ গৰম হয় ফটককৈ বইল হৈ যায় সেইটোকাৰণে জুইতকৈ অভেনত অতি সোনকালে হয় সেইটো কাৰণে সুবিধা হয়